হয় ভাৰতৰ প্ৰত্যেকেই চাহ ভাল পায় আৰু চাহ আমাৰ প্ৰিয় হয় আমি চাহ খাই বহুতেই ভাল পাওঁ আমি ৰাতিপুৱাই একাপ চাহ নাখালে আমাৰ দিনটো ভালদৰে নাযায় বুলিয়েই ভাবোঁ আমি চাহ ৰাতিপুৱা সময়কণত প্ৰায় মানুহেই লা লালচাহ খায় কমকৈ চাহপাত দি আজিকালি প্ৰায়ে চুগাৰ হোৱাৰ কাৰণে প্ৰায় মিঠাটো এৰিয়ে দিয়াৰ নিচিনা হৈছে সেইকাৰণে ৰাতিপুৱা চাহকাপ প্ৰায় কম চাহপাত দি পেলাই নিমখ চাহেই খোৱা হয় তাৰপিছত আমি গাখীৰৰ চাহ খাওঁ গাখীৰৰ চাহ প্ৰথমে আমি চাহ বনাওঁ চাহত পানী দি তাত অকণমান সৰহকেৈ চাহপাত দি গাখীৰ দি আমি তাত পাৰিলে ইলাচি দুটামান দিওঁ আমাৰ একাপ চাহ সুন্দৰকৈ তৈয়াৰ হয় আলহী আহিলেই আমি প্ৰথমেই আহিলে আমি চাহকাপেই আগবঢ়াওঁ আমাৰ চাহকাপ অতিপাত প্ৰয়োজন হয় আৰু আমাৰ ওচৰৰেই আমাৰ মোনাবাৰীত চাহ বাগিচা এচিয়াৰ ভিতৰত প্ৰথম হয় আমি মোনাবাৰীৰ চাহ বাগিচাৰ পৰাই চাহপাত আনো আমাৰ চাহৰ কালাৰটো বহুত ধুনীয়া হয় অন্য চাহপাতৰ সৈতে আমাৰ মোনাবাৰীৰ চাহপাতৰ তুলনা নহয় বুলিয়েই ভাবোঁ আমি অতি সুখী যে আমি মোনাবাৰী চাহ বাগিচাৰ ওচৰতেই আমি জন্ম হৈছোঁ আৰু আমি সেই চাহপাত খাবলৈও পাইছোঁ আমাৰ চাহৰ চাহৰ ৰঙটো দেখিলেই মানে চাহকণ বহুত ধুনীয়া হয় চাহকণ খাওঁ খাওঁ লাগে আৰু চাহ একাপ আলহী আহিলে আমি নিদিয়াকৈ নোৱাৰোঁ আমাৰ আলহী প্ৰথম শুশ্ৰূষা কৰা বস্তুটোৱেই হৈছে আমাৰ চাহ তাৰপিছতহে আলহীক আমি ভাত জলপানৰ ব্যৱস্থা কৰোঁ আৰু প্ৰায় মানুহে লালচাহ খায় গাখীৰৰ চাহটোৰ অপকাৰ বেছি কাৰণে প্ৰায় মানুহে লালচাহ খায় চাহ লালচাহ গাখীৰৰ চাহ আমি ইয়াত ধেৰ ধৰণে চাহ বনাব পাৰোঁ আৰু এই চাহপাতৰতো তুলনা কৰিব নোৱাৰি আমাৰ ইয়াত চাহকণৰ চাহপাতখিনিৰ মানে প্ৰশংসা কৈ আমি শেষেই কৰিব নোৱাৰোঁ